হয় মই ৰেডিঅ' ষ্টেচনৰ আটাইতকৈ ভালপোৱা অনুষ্ঠানগিটা হৈছে আৰ জে পাহি আৰু আৰ জে গকুল তেখেতলোকৰ মাতগিটা ইমান ভাল লাগে শুনিলেই শুনি থাকিবৰ মন যায় আচলতে আৰ জে পাহি আৰু আৰ জে গকুলত বিশেষকৈ লভ ষ্টৰীজ শ্বেয়াৰ কৰা হয় আৰু সেই লভ ষ্টৰীবোৰ বিভিন্ন জিলাৰপৰা আহে শুনি ভাল লাগে আমাৰ লগতে শ্বেয়াৰো কৰে শুনি বহুত ভাল লাগে আৰু তেখেতলোকে লভ ষ্টৰীৰ লগতে আমাৰ জীৱনৰ লগত সংগতি ৰাখি মাজে মাজে বহুত জানিবলগীয়া কথা কয় যিখিনিয়ে আমাক জীৱনত প্ৰতি খোজত সহায় কৰে সেইবোৰ শুনিও ভাল লাগে আৰু মই লগতে ৰেডিঅ' ষ্টেচনৰ অনুষ্ঠানসমূহ চোৱা শুনাৰ উপৰিও মই টি ভি অনুষ্ঠানসমূহো বহুত চাওঁ টি ভি অনুষ্ঠানৰ ভিতৰত মই ভালপোৱা অনুষ্ঠানসমূহ হৈছে ডান্স শ্ব' ছিংগিং শ্ব' কপিল শৰ্মাৰ শ্ব' এইখিনি মই বহুত ভালকৈ চাওঁ আৰু ভাল লাগে চাই ভাল লাগে আমাৰ ডান্স শ্ব'বিলাকত কি হয় বহুত ভিতৰুৱা অঞ্চলৰপৰা সৰু সৰু ল'ৰা ছোৱালীবোৰ আহে ডান্স কৰিব কাৰণে তেখেতলোকক কথাবোৰৰ লগতে ডান্সটো বহুত ভাল লাগে বহুত ধুনীয়া ধুনীয়া ডান্স কৰে ভাল লাগে সেইবোৰ চাই আৰু তেখেতলোকৰ কষ্টসমূহক আমি সন্মান জনাওঁ আৰু ছিংগিংবিলাকতো সেই একেই হয় বহুত ভিতৰুৱা জেগাৰপৰা আহে আৰু বহুত ভাল ভাল ছিংগাৰ আহে য'ত নেকি আমাৰ ইন্টাৰনেটে ঢুকি নাপায়গৈ ভাল লাগে সেইবোৰসমূহ চাই কপিল শৰ্মাৰ শ্ব'ত কি হয় অকল হাঁহিবলৈ পাওঁ আমি হাঁহিব লাগে মানুহে কিমান দুখত নাথাকক কিয় হাঁহিটো আমাৰ জীৱনৰ এক লগৰী হাঁহি থাকিব লাগে হাঁহি থাকিলে স্বাস্থ্য সুস্থ থাকে সেইটো সেইখন চাই পিনেয়ে আমি অনুপ্ৰাণিত হওঁ